এদিন মানে মই দাদা এজনক ফোন কৰি মানে কিবা বস্তু খাবলৈ মানে অৰ্ডাৰ দিছিলোঁ আপোনালোকে মানে মোৰ ঘৰত খাব মানে বাচন বৰ্তন বুলিবলৈ একো এতিয়া নাই সেইকাৰণে ডিচপজেবল প্লেট তাৰ পিছত চামুচ কেইখনমান বেছিকৈ দিব আৰু গ্লাছ সেইবোৰ মানে অলপ দি দিব তাৰ পিছত খোৱা বস্তুবোৰ অলপ মানে ভালকৈ দিব আৰু অঁ প্লেটবোৰ প্লেট প্লেট দিব অলপ দুখনমান বেছিকৈ দিব আৰু চামুচ দিব দুখন তিনিখন চাৰিখনমান বেছিকৈ দি দিব আৰু তাৰ পিছত মোৰ এড্ৰেছটো দি দিছোঁ এই ল বেঙনাখোৱা ল কলেজৰ অলপ মানে আগলৈ গৈ লেফ্ট ছাইডে দি সোমাই মই একতা মেচ বুলি কয় মেচতে থাকোঁ তাত তাতেই মানে ডেলিভাৰ কৰিব